অ মই নতুন ব্যৱসায়ৰ লগত জড়িত হ'ব বিচাৰোঁ কাৰণ নতুন ব্যৱসায় মানে ব্যৱসায় লাইনত আপুনি গ'লে ব্যৱসায়টোত বহুত ধৰণৰ টাইম দিবলগীয়া হয় বা ব্যৱসায়টো যেতিয়া আপোনাৰ লাহে লাহে প্ৰচেছটো আৰম্ভ হয় যায় বা বেছি মানে মানুহে প্ৰভাৱিত হয় চাপ'জ ইউনিক ষ্টাইলত আপুনি চাপ'জ ইটৰে আজি ব্যৱসায় কৰিছে ব্যৱসায়টো যদি আপোনাৰ আজি সবতে প্ৰচাৰ সমাজত সমালোচনা বা প্ৰচাৰ চলি যাই ব্ৰেণ্ডটো ভাল অমুক তমুক তমুক তেতিয়া সব মানুহ আকৰ্ষণ হ'ব আকৰ্ষণ হৈ সেই প্ৰচেচটো কিনিব আহিব চ' মানে মূল তেতিয়া মানে মূল্যধন বা বহুত টকাৰ মানে খৰচ হ'ব যিটো হ'লত মানে আপুনি যিমান ওখ খাপত যাব খুজিব তিমান পইচা খৰচ হ'বই এক বৃহৎ মূল্যৰ প্ৰয়োজন হ'ব বুলি ভাবোঁ এইটো ক্ষেত্ৰত মই ভাবোঁ যে ব্যৱসায় আৰম্ভ কৰিলে বহুত মূল্য বহুত প্ৰয়োজন হ'ব কাৰণ কিয় যিকোনো এটা বিজনেছ কৰিলে তাত আপোনাৰ চাপ'জ দহ বিশ হাজাৰ টকাত সৰুকৈ এটা বিজনেছ কৰিব নোৱাৰে কাৰণ কিয় সেই বিজনেছটো আপোনাৰ ফ্লপো হ'ব পাৰে বা ভালো হ'ব পাৰে বা এইটো যিকোনো ধৰণৰ হ'ব পাৰে চ' সেই মানে কিছু কম পৰিমাণৰ টকা দিলে